আমাৰ সংস্কৃতিত অসমীয়া সংস্কৃতিত থকা কলা বুলি ক'লে বিভিন্ন কলা আছে যিবিলাক আমি কাঠেৰে নিৰ্মিত বাঁহেৰে নিৰ্মিত মাটিৰে নিৰ্মিত এনেকুৱা বিভিন্ন কলা সংস্কৃতি আছে গুৰুজনাৰ দিনৰ পৰা খোল এইবিলাক নিজেই তেখেতে খোলৰ আৰ্হি তৈয়াৰ কৰিছে কাঠেৰে তাৰ পিছত ঘূণ কেনেকে দিছে গৰুৰ ছালেৰে ছামৰাৰ পৰা গৰুৰ যিবিলাক বৰতি বনাইছে বা তেনেকে ঢোলটো তৈয়াৰ কৰিছে বিহু সংস্কৃতিৰ লগত জড়িত ঢোল তাৰ পিছত সুতুলী মাটিৰে নিৰ্মিত সুতুলী টকা বাঁহেৰে নিৰ্মিত টকা এনেকুৱা বাঁহী এইবিলাক আমাৰ অসমীয়া কলা সংস্কৃতিৰ আপুৰুগীয়া সম্পদ তাৰোপৰি যিবিলাক পুতলা আছে বা তেনেকে মুখা শিল্প আছে বাঁহেৰে নিৰ্মিত তাত কাপোৰ ব্যৱহাৰ কৰি মাটিৰে গোবৰ মাটিৰে লেপন দি শুকোৱাই তাৰ ওপৰত হেঙুল ৰং দি পেলাই ধুনীয়াকে মুখাবিলাক তৈয়াৰ কৰা হয় অসমত বিশেষকে মাজুলী বা খাটপাৰা সত্ৰ শিৱসাগৰৰ এইবিলাকত মুখা শিল্পৰ কাৰণে বিখ্যাত হৈছে শিল্পীসকলেও বিভিন্ন বঁটা বাৰু পাইছে তাৰোপৰি কাপোৰ অসমীয়া যিটো পাট মুগা ৰেচম যিটো আছে অসমীয়া কপাহী কাপোৰ এই কাপোৰবিলাক অন্যান্য দেশৰ কাপোৰৰ তুলনাত বহুত বেলেগ অসমৰ যিটো পাট মুগা কাপোৰ ই মসৃণ বহুত মিহি বা ফুলাম এনেকুৱা আৰু অসমীয়া গামোচাখন এতিয়া গামোচাখনে জি আই টেগ পাইছে আপোনালোকে সকলোৱে জানে যে গামোচাখনে ইমান এটা বৈশিষ্ট্য আছে এই গামোচাখনক লৈ আকৌ অন্যান্য় ৰাজ্যৰ মানুহে বেপাৰ কৰিবলৈ ধৰিছে গামোচাখন কিন্তু গামোচাখন আমাৰ আমিও যেতিয়া ব্যৱহাৰ কৰোঁ সঠিক ব্যৱহাৰ কিছুমানে কৰা দেখা নাযায় যে আমাৰ অসমীয়া গামোচাখন আচলতে ফুলাম গামোচা বুলি ক'লে আমি কেতিয়া লওঁ দৰা এজনে লয় বা আমি মান্য ব্যক্তি এজনক সন্মান জনাবলৈ ফুলাম গামোচাখন ব্যৱহাৰ কৰোঁ সৰু ফুলৰ গামোচাখন হাত মুখ মুছিবলৈ ব্যৱহাৰ কৰোঁ গা মুছিবলৈ ব্য়ৱহাৰ কৰোঁ আমাৰ পিন্ধা গামোচাখনো বেলেগ বয়ন হেৰিটো বেলেগ গতিকে অসমীয়া গামোচাখনৰ বিভিন্ন বয়ন বেলেগ বেলেগ যে তাৰ ডিজাইন নক্সা যিটো সেইটো আমাৰ বেলেগ বেলেগ বিভিন্ন কামৰ কাৰণে বিভিন্ন বেলেগ বেলেগ কিন্তু এই গামোচাখন অন্যান্য়বিলাক বেলেগৰ লগত মানে যোৰা দি পেলাই ইয়াক একদম বাৰেবাংকৰাও কৰিছেগৈ গতিকে এইখিনি অসমীয়া মানুহখিনি এইক্ষেত্ৰত দুৰ্বল হ'লে নহ'ব আমাৰ নিজৰ জাতীয় স্বাভিমান আমি জীয়াই ৰাখিবলৈ জানিব লাগিব তাৰোপৰি শৰাই সঁফুৰা এইবিলাক আছে যে আমি যিবিলাক মানে মান্য ক্ষেত্ৰত আমি এখন শৰাই আগবঢ়াও সঁফুৰা আগবঢ়াও এনেকুৱা এইবিলাক আছে আমাৰ যিবিলাক গঁড় অসমৰ গঁড়ৰ কথা আমি ক'ব লাগিব যে অসমৰ আমাৰ যিবিলাক বন্যাঞ্চল আছে ইয়াত গঁড় যিটো এশিঙীয়া গঁড় আছে অন্যান্য় ঠাইত ভাৰততে বা অন্যান্য় ভাৰতৰ বাহিৰত বিদেশতো এই গঁড় নাই ই এটা আপুৰুগীয়া সম্পদ এই সম্পদটো জীয়াই ৰাখিবৰ কাৰণে আমি প্ৰতিজন আমাৰ অসমীয়া ব্যক্তিয়ে চেষ্টা কৰিব লাগিব যে এনেকুৱা অপ আপুৰুগীয়া বহুত বস্তু আছে বহুত শিল্প আছে আমাৰ অসমত বাঁহ বেতৰ অনেক শিল্প আছে যে বেতৰে নিৰ্মিত বাঁহেৰে নিৰ্মিত আৰু আমাৰ অসমত ইণ্ডাষ্ট্ৰীবিলাক অকণমান কম আছে এই ইণ্ডাষ্ট্ৰী বা যিবিলাক মানে বাণিজ্যিক ক্ষেত্ৰত যিখিনি গুৰুত্ব দিব লাগে আমাৰ এই অসমীয়া থলুৱা শিল্পৰ জৰিয়তে এই ক্ষেত্ৰত গুৰুত্ব অকণমান কম এইখিনি গুৰুত্ব দিলে মই ভাবো ভাৰতবৰ্ষতে নহয় বিশ্বত আমাৰ অসম জিলিকি থাকিব তাৰমানে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই অসমত যথেষ্ট শিল্প আছে